আমাৰ অঞ্চলৰ মহিলা বা সামাজিকভাৱে পিছপৰা মানুহক শিল্প আৰু কলাখণ্ডত সমানে সুযোগ প্ৰদান কৰিবৰ বাবে চৰকাৰে বিভিন্ন আঁচনিৰ ব্যৱস্থা কৰিছে তাৰ ভিতৰত চৰকাৰে মহিলাসকলক বিনামূলীয়াকৈ সূতা দিছে তাৰ পৰা মহিলাসকলে সেই সূতাৰে গামোচা চাদৰ মেখেলা আদি ঘৰতে বৈ বিক্ৰী কৰি স্বাৱলম্বী হৈছে আত্মসহায়ক গোটবিলাক চৰকাৰে গঠন কৰি দিছে সেইবিলাকলৈ চৰকাৰে লোনৰ ব্যৱস্থা কৰিছে লোন দিয়ে সেই লোনেৰে তেওঁলোকে বিভিন্ন বয় বস্তু কিনি বিক্ৰী কৰে বজাৰত আৰু বিভিন্ন সময়ত চৰকাৰে অনুদানো আগবঢ়াইছে যাৰ পৰা তেওঁলোকে ঘৰুৱাভাৱে আচাৰ প্ৰস্তুত কৰিব পৰা হৈছে পিঠা পনা আদি বনাই তাক বিক্ৰী কৰে তেনেকৈ স্বাৱলম্বী হৈছে ইয়াৰ উপৰিও পশুপালন কৰিছে মীন পালন কৰিছে মহিলাসকলে তেনেদৰে স্বাৱলম্বী হৈছে এনেকৈয়ে চৰকাৰে সমানেই সুযোগ প্ৰদান কৰি আছে